হেল্ল' হেল্ল' অ অ হেৰি যে আমাৰ এই ঘৰৰ ওচৰৰ ৰাস্তাটো বনাই আছে যে তাকে কিমানদিন লাগিব জানো বনোৱাত অ এতিয়া তাতে শব্দ হৈছে আকৌ বৰষুণ দিছে বোকা হৈ গৈছে বৰ পিছল হৈ গৈছে তাকে অলপ সোনকালে শেষ হ'লে এমাহমান চলিব নেকি আচলতে বহুত লাহেকৈ কামবোৰ কৰিছে ন' ও ও ওম ওম শব্দ হৈ থাকে ও শব্দ হৈ থাকে ল'ৰা ছোৱালীৰ দিগদাৰ হৈছে হয় ৰাস্তাটো ঠেকো হৈ যায় আৰু ৰাস্তাৰ কাষতে বালি আ বালি শিলগুটিবোৰ পেলাই থয়

ঠিক আছে বাৰু হু